অঁ হেল্ল' অঁ অঁ নমস্কাৰ নমস্কাৰ তোমাৰ কি অঁ অঁ হয় দিয়া হয় কিবা আছে নেকি প্ৰব্লেম অঁ হয় নেকি অঁ তোমাৰ হেৰি হেৰি আছে নহয় মালিক আছে নহয় ঘৰতে অঁ আছে নহয় তেওঁক মানে এই অনলাইনৰ কিছুমান ডকুমেণ্টছ লাগিব তাৰপিছত তাৰপিছত আধাৰ কাৰ্ডখন লাগিব ভোটাৰ আই ডি লাগিব তাৰপিছত মাটিৰ খাজনাৰ ৰচিদ লাগিব মানে এইখিনি আৰু এই পেন কাৰ্ড ভোটৰ কাৰ্ডটো তোমাৰ আছে নহয় এইবিলাক অঁ এইবিলাকখিনি মানে হেৰি লৈ আহিবা আহি লৈ পেলাই মানে এই কম্পিউটাৰ দোকান আছে নহয় সেই কম্পিউটাৰ দোকানত মানে অঁ তাতে থাকে ন তোমাৰ সেই ডকুমেণ্টছখিনি লৈ পেলাই মেলি এই কম্পিউটাৰ দোকানত হেৰি কা এই হেৰি কৰিবা দি পেলাই তুমি ৰিচিপ্ট কিখন আছে নহয় এখন ৰিচিপ্ট দিব তাৰ পৰা সেই ৰিচিপ্টখন লৈ আহি পেলাই মোৰ হাতত জমা দিবা এইবিলাক মানে কৰি আছে এইতো হোৱা নোহোৱাতো আৰু নাজানো আৰু ভগৱানেহে জানিব কিন্তু যিখিনি কৰণীয় কাম সেইখিনি কাম কৰিবই লাগিব আৰু অঁ অঁ হয় এনেই ভাল নে খবৰ তোমাৰ অঁ অঁ হ'ব দিয়া এইখিনিতে কাৰণ এতিয়া অনলাইন চলি আছে যে অঁ এতিয়া মানে অনলাইনবিলাক কাম চলি আছে তেতিয়া এইবিলাক ডকুমেণ্টছবিলাক লৈ আছে তেতিয়াহ'লে কামটো সোনকালে হ'ব তোমাৰ অঁ অঁ হ'ব দিয়া এই ডকুমেণ্টছখিনি আনি পেলাই জমা দিবা বহুতে ইয়াত জমা দি আছে কিছুমানে মানে অঁ আকৌ এটা লগত দেই এটা কথা পাহৰি লৈ তোমাৰ ৰেচন কাৰ্ড আছে নহয় অঁ এই ৰেচন কাৰ্ডখনেই মেইন বস্তু আৰু ৰেচন কাৰ্ডখন হেৰি কৰি দিবা জেৰেক্স কৰি পেলাই মানে অঁ তাৰমানে অনলাইন কৰিবা আৰু অঁ অনলাইন অনলাই অঁ অনলাইন কৰিলে মানে গোটেইখিনি বস্তুৱে লৈ আহিবা আহি পেলাই অনলাইন কৰি পেলাই যিখন নেকি ৰিচিপ্ট দিব সেই ৰিচিপ্টখন মোৰ হাতত জমা দিবা আহি পেলাই অঁ হ'ব অঁ অঁ অ হ'ব হ'ব